মই এজন গাঁৱলীয়া খেতিয়কৰ ল'ৰা কিন্তু খেতি বাতি কৰাৰ উপৰিও মোৰ এই চিলাই কামৰ প্ৰতি খুব ৰাপ হ'ল মই তেতিয়া প্ৰায় মোৰ এতিয়া পঁয়ষষ্ঠি বছৰ হ'ল বয়স হৈ গ'ল এতিয়াও মই চিলাই কাম কৰিয়ে আছোঁ তেতিয়া প্ৰথম প্ৰথম মই আমাৰ স্থানীয় মৰাণতে এজন মণিপুৰী দৰ্জী মাক বাপেক পুতেক আছিলে এই মণিপুৰী দৰ্জীৰ লগতেই মই এদিন সুধিলোঁ মোক শিকাব নেকি মোৰ বৰ ৰাপ আছে তেওঁ ক'লে আহি আহিবা সদায় আহিবা মই প্ৰায় গ'লোঁ গৈ যাওঁতে যাওঁতে কিছুমান কাম প্ৰথমতে প্ৰথমতে এই বুটাম চুচাম লগাবলৈ দিলে আৰু বুটামৰ ঘৰ বনাবলৈ দিছিলে বুটাম লগাবলৈ দিছিলে তাপা তলৰ হাত চিলাই য'ত যেনেকৈ থাকে সেইবোৰ কৰিবলৈ দিছিলে তাপা লাহে লাহে লাহে মেচিনটো চলাবলৈ দিলে আৰু মেচিনটো চলাওঁতে মই প্ৰায় ওলোটা পাকে ঘূৰে তাপা ওলোটা পাকে ঘূৰোঁতে পাছত মেচিনটো চলিব চলাব পৰা হ'লোঁ আৰু তাপা লাহেকৈ মেখেলাৰ দীঘল দীঘল চিলাই কিছুমান দিলে দীঘল দীঘল চিলাই কিছুমান দিলে সেইখিনি কৰিলোঁ তাৰপিছত আৰু তাপা হাত চিলাই কৰিলোঁ তেনেকৈ থাকি থাকি কাটিবলৈ শিকালে প্ৰথম প্ৰথম আণ্ডাৰৱেৰটো শিকালে আণ্ডাৰপেণ্টটো আণ্ডাৰপেণ্টটো কাটি কুটি কেনেকৈ চিলাব লাগে মোৰ তাতো ভুল লাগি থাকে বাৰে বাৰে তথাপিও সিয়ে কিন্তু মানুহজন মণিপুৰী মানুহজন বৰ ভদ্ৰ নম্ৰ আছিলে একো খং নকৰে তথাপিও হাঁহি হাঁহি শিকায় তাৰপিছত তেনেকৈ তেনেকৈ আণ্ডাৰৱেৰবোৰ শিকিলোঁ তাপা চাৰ্ট কেনেকৈ কাটিব লাগে সেইবোৰ মই চাই থাকোঁ অৱশ্যে কাটিবলৈ নিদিয়ে মোক জোখ মাখটো শিকিলোঁ কাণখন কেনেকৈ কাটি কান্ধত কাণখন কেনেকৈ কেই ইঞ্চি দিব লাগে তাপা হাতৰ এই বাউসীটো বাউসীটো হাতখন চিলাবলৈ কেই ইঞ্চি দিব লাগে বুকুখন কেই ইঞ্চি হ'লে কেই ইঞ্চি বঢ়াই ল'ব লাগে এইবোৰ শিকিলোঁ আৰু শিকোঁতে মেলোঁতে পাছত গৈ থৈ সেই মণিপুৰী এই দৰ্জীকেইজনৰ হেৰি আহিলে ঘৰত কোনোবা মৰিলে সেইকাৰণে টেলিগ্ৰাম আহিলে এদিন ৰাতি গুচি গ'ল মই পিছদিনাখন গৈ চাইছোঁ দৰ্জা চৰ্জা বন্ধ তাৰ মোৰ আধৰুৱা হৈ গ'ল আধৰুৱা হ'ল যদিও মোৰ মনটো খুব হা হেৰি হেঁপাহ আছে সেইকাৰণে কি কৰিলোঁ তেওঁলোক নাহিলে আৰু মণিপুৰী দৰ্জীকেইজন তাপা মই ঘৰতে এই হাঁহ কুকুৰা আছিলে তাৰপিছত ধানো অলপমান বেচি মেলি এহেজাৰ পঁচিছ টকাত লৈছিলোঁ মেচিনটো ছুপাৰ ডিলাক্স মেচিনটো লৈ মেলি ঘৰতে কাম আৰম্ভ কৰিলোঁ আৰু ভুল হয় প্ৰায় ভুল হয় প্ৰথমতে আণ্ডাৰৱেৰবোৰ কেতিয়াবা এই হাইটো নিমিলে পাছত গৈ তৈ আকৌ নিজেই ভৰিবলগীয়া হয় কাপোৰ তাৰপিছত ৰিপু কিছুমান কৰোঁ ৰিপুত বাৰু পইচা পাওঁ তাপা লাহে লাহে চাৰ্টবোৰ সেয়ে বনাবলৈ শিকিলোঁ চাৰ্টবোৰ বনাবলৈ শিকিলেও কি হ'ব এই কলাৰটো ডিঙিটো কাটোঁতে অলপ গণ্ডগোল হয় সেইকাৰণে এই আগফালটো আগফালৰ চাইডটো ওখ হৈ থাকে কিছুমানে হাঁহে হাঁহে যদিও দিয়ে আৰু টাউনলৈ আহিবলৈ পায় তাৰপিছত সেইবোৰ লাহে লাহে আইডিয়া আহি গ'ল ক'ত কেনেকৈ কা কাটিলে খাপ খাব সেইটো আইডিয়া আহি গ'ল তাৰপিছত আকৌ লাহে লাহে আকৌ ব্লাউজবোৰ কাটিবলৈ শিকিলোঁ এই আৰু মই শিক্ষা নল'লোঁ আৰু ব্লাউজ কিছুমান ফালি মেলি হেৰি কৰি চাওঁ কোনটো চাইড কেনেকৈ এই কেনেকৈ লগাইছে এইবোৰ ফালি মেলি চাওঁ চাওঁতে মেলোতে আকৌ এনেকৈ কাটি মেলি আকৌ চিলাওঁ এই তেনেকৈ তেনেকৈ ব্লাউজখনো শিকি ল'লোঁ তথাপিও ব্লাউজখন শিকিলেও কিছুমান মানুহ চাই ব্লাউজবোৰ চিলাব লাগে কিছুমানৰ কান্ধবোৰ বহল কিছুমানৰ ডাউন হৈ থাকে কান্ধবোৰ ডাউন হয় এনেকুৱা কিছুমান খাপ নাখায় এতিয়া এতিয়ালৈ এই মানুহজনী চায়ো অকণমান আইডিয়া কৰিব লাগে মই এতিয়া সেই ব্লাউজবোৰ সম্পূৰ্ণ চিলাব পৰা গাত খাপ খোৱাকৈ চিলাব পৰা হ'লোঁ আৰু তাৰপিছত লং পেন লং পেনৰ বিষয়েও মই কেইবাটাও আৰু লং পেনৰো বহুত গণ্ডগোল লগালোঁ কিছুমান কথা এটা হয় এই কৰঙণৰটো টাইট হয় কিছুমানৰ বৰ ঢবলো হয় লাষ্টত গৈ থৈ গৈ থৈ সেইটো এই কাটোঁতে কেতিয়াবা কাটি পাওঁ ঠেক হৈ যায় আকৌ নিজেই কাপোৰ ভৰিবলগীয়া হয় তাৰপিছত আকৌ তেতিয়া মেডি স্কাৰ্ট আছিলে মেডি নহয় সেইটো এই চুইজাৰ টপবোৰ আছিলে চুইজাৰ টপবোৰ কাটোঁতে কেতিয়াবা কাটিব লাগে ছ ছচিটা বনাব লাগে কিন্তু মই কেতিয়াবা কাটোঁতে আঠচিটা হৈ যায় আঠচিটা হৈ মিলাব নোৱাৰা ক্ষেত্ৰত সেইটো ৰদী হৈ যায় আৰু আকৌ নতুনকৈ কাপোৰ সেই তেনেকুৱাই কাপোৰ এটা আনি পিনে আকৌ চিলাই মেলি গ্ৰাহকক দিওঁ আৰু তেনেকৈ মোৰ ধেৰ ঘটনা আছে এবাৰ এটা ল'ৰাই ৰিপু কৰিবলৈ আহিলে ৰিপু কৰোঁতে কৰি দিলোঁ পাছতহে মন কৰিছোঁ যে কাপোৰবোৰ যিবোৰ তলত দিয়া কাপোৰবোৰ বাহিৰ চাইডে থাকিলে সৰ্বনাশ কি কৰোঁ এতিয়া পিঠি চাইডটো সম্পূৰ্ণ ওপৰৰ পৰা হেৰিলৈকে এই পাইপিঙলৈকে কাটি মেলি আকৌ ওলোটাই চিলাই দিলোঁ অঁ আমাৰ গাঁৱৰ ঘৰৰ মানুহ বুলিয়ে এৰা ধৰালৈ আহিলে আৰু এবাৰ এনেকুৱা ঘটনা এটা ঘটিলে আজিও মনত আছে এটা লং পেন মানুহজনে বৰ দীঘল হৈ আছিলে চুটি কৰিবলৈ দিলে ছয় ইঞ্চি কৰিব চুটি অ' তিনি ইঞ্চি চুটি কৰিবলৈ দিছিলে সেইখিনি সময়তে মোৰ এনেকুৱা এটা গৰু বাৰীত গৰু সোমালে গৰু খেদিবলৈ গুচি গ'লোঁ তাপা আহি আকৌ সেই কটা ঠেংটোকে আকৌ এবাৰ তিনি ইঞ্চি কাটি পালোঁ নহয় তিনি ইঞ্চি কাটি পোৱা পালে পাছত দেখিছোঁ সৰ্বনাশ মই কি কৰিলোঁ একদম গোটেই বাৰী মূৰ মূৰ খজুৱাই খজুৱাই ঘূৰ ঘূৰি ফূৰিলোঁ পাছত যেনিবা সেই ল'ৰাটোৱে আকৌ ইটো কাটিও এডোখৰ এডোখৰ জইন দি পিনে পিন্ধিব পৰা কৰিলোঁ আৰু তেনেকুৱা ঘটনা ধেৰ আছে মোৰ এতিয়া এই এতিয়া সম্পূৰ্ণ আইডিয়া আহিলে আৰু তো হেৰি থেকা খাই খাই খাই খাই এতিয়ালৈকে এতিয়া মই গাঁৱৰ ঘৰত হেৰি এনেই চিলাই কাম কৰিয়ে আছোঁ কিন্তু এই হেৰিকৈ এই ৰিপুত বেছি পইচা আছে ৰিপু যদি পাঁচটামান পাই যাওঁ বিছ টকাকৈ এশ টকা পাই যাওঁ এটা ব্লাউজত দুশ টকা পাওঁ ব্লাউজটো ইণ্টাৰলক বিশেষকৈ এই লাইনাৰ কাপোৰ দি এটা ব্লাউজ চিলাবলৈ যথেষ্ট সময় লাগে তাতে আকৌ বুটামঘৰ অঁ হুক লগাব লাগিব আকৌ কিবাকিবি ডিজাইনৰ কথা আছে ডিজাইন দিওঁতে যথেষ্ট সময় লাগে কিন্তু ৰিপুত আকৌ অকল ফলা ফটা চিটাখিনিত এই কাপোৰ এডোখৰ দি লগাই দিলে ৰিপু মাৰিলে এই ধুনীয়া হৈ যায় আৰু সেইটো চবেই মানে ভাল পায় এতিয়া সেইবোৰে কৰি আছোঁ আৰু অঁ আৰু মই এই অকল দৰ্জীতে লাগি থাকিলেও নহয় মোৰ খেতি অলপমান আছে তাৰ বাৰী ঘৰো আছে জেওঁৰা চেওৰাও দিব লাগে তাপা খেতি অলপ কৰোঁ গৰুহাল আছে গৰুহালেই হাল বাওঁ আমাৰ আমাৰ গাঁওখনৰ একেবাৰে ততা মাটি মানে সাৰ জাবৰ নাই এটা সময়ততো এবিঘা মাটিত আমি খুব বেছি দুমোন তিনিমোন পাইছিলোঁ এতিয়া কিন্তু এই আশী চনৰ পৰা ডি এ পি পটাছ ইউৰিয়া এইবোৰ ওলালে যে এইবোৰ দিওঁতে দিওঁতে এতিয়া আমি এই যিকেইডোখৰ মাটি আছে নহয় খাই বৈয়ো দুই এমুঠি বেচিব পৰা হ'লোঁ তাতে আৰু বাৰী ঘৰত আমি সেই কল বন অলপমান আছে তাৰপিছত শাক পাত লাই শাক কৰোঁ কবি কেইজোপামান ৰুওঁ আলু গুটিকে অলপমান দিওঁ বিলাহী ৰুওঁ এইবোৰ আদা হালধি এইবাৰ হালধি অলপমান পালোঁ তাকে হালধি হালধি অলপ বেচিব পাৰিম আদাও অলপ বেচিব পাৰিম তাৰপিছত আকৌ বাৰী ঘৰত জলফাই টেঙা অলপমান আছে জলফায়ো আমাৰ ইয়াত ত্ৰিছ টকা ত্ৰিছ টকা কেজি হিচাপে হ'ল আজিকালি তাৰপিছত আকৌ এই মোৰ ঘৰত সেই ৰ এই কিবা কাজিনেমু অলপমান আছে প্ৰায় কাজি নেমু বিছ পঁচিছ জোপামান আছে এই কাজি নেমু আমাৰ কাজি নেমুজোপা বাৰ মাহে লাগি থাকে এইবাৰ কাজিত কিন্তু পইচা নেপালোঁ এই বাহিৰৰ পৰা ধেৰ কাজি নেমু আহিলে সেইকাৰণে দুটকা কৰি বেকিলোঁ পাঁচশমান বিকিলোঁ দুটকা কৰি তথাপিও আৰু পালোঁ আৰু অলপ চলপ তাতে এতিয়া মা লাই ৰুইছোঁ এইবাৰ লাই শাক কমেও এই তিনিশ জোপামান ৰুইছোঁ এতিয়া ডেইলি এই দহমুঠি দহমুঠি বিকিব পাৰোঁ আৰু তাপা জাতিলাও লাগিছে জাতিলাও এতিয়ালৈকে তিনিটা চাৰিটামান ডাঙৰ দীঘল হৈছে আৰু ধনিয়া দিছিলোঁ ধনিয়াত এইবাৰ পইচা কেইটামান পালোঁ ধনিয়া পেকেট এটা নিছিলোঁ দুশ টকা দি কিস্তি কিস্তি হিচাপে সিচিলোঁ চাৰি ভেঁটি পাঁচ ভেঁটিকৈ এই এভেঁটি ডাঙৰ হোৱাৰ লগে লগে আকৌ সেইভেঁটি বেচোঁ তাপা আকৌ দ্বিতীয় ভেঁটি বেচোঁ তৃতীয় ভেঁটি বেচোঁ এনেকৈ অলপ এতিয়া বেছি নাই আৰু এতিয়া ধনিয়া ধেৰ ওলালে বজাৰত এতিয়া সিমান বিক্ৰী নহ'ব আৰু আৰু

তাৰপিছত আৰু এই চিলাই কামৰ কথা আৰু মই বিশেষকৈ এই এম্ব্ৰইডাৰী অলপমান শিকি থৈছোঁ এম্ব্ৰইডাৰী শিকি থৈছোঁ মানে সৰু সুৰা ফুল এই কৰি দিব পাৰোঁ আৰু কোনোবাই ব্লাউজৰ এই তলত ফুল কেইটামান বনাবলৈ দিয়ে এই কিছুমানে চাৰ্টৰ আগফালে জেপ আগফালৰ জেপটোৰ ওপৰত লগাবলৈ দিয়ে এই ফুল এপাহ এপাহ সেনেকৈয়ে এম্ব্ৰইডাৰী কৰিম প্লেট চেলেট চব আছে সেইবোৰ এম্ব্ৰইডাৰীও কৰিব জানো তাৰপিছত আকৌ কিছুমানে আ বিচনী বনায় আমাৰ গাঁৱত এই বিয়াহে সবাহে এখন ধুনীয়া বিচনী বনাই দিব লাগে বিচনী মই তাঁৰৰ ৰাউণ্ডটো তাঁৰ লৈ লওঁ আৰু তাঁৰ লওঁ আৰু ফ্ৰেম আছে ফ্ৰেমত আগতে এই হেৰি ফটো কেইটামান বনাই লওঁ ছবি আঁকি লওঁ ছবি অঁকাৰ লগে লগে এই ফুল কিবাকবি চৰাই কিবা ময়ূৰ চৰাই এইবোৰ আঁকি মেলি ফুল বনাই আকৌ এই লোহা এই ফ্ৰেম এটা বনাই লওঁ ফ্ৰেমটোত বনাই মেলি ৰাউণ্ড কৰি তাৰপিছত আকৌ এই লেচ লগাওঁ এই কোঁচ কোঁচ দি লেচ লগাওঁ নাল চাল লগাই দিওঁ এখন বিচনীত মই কিছুমানে হয়তো দুশ টকালৈকে দিয়ে ভাল হ'লে বিয়াই সবাহে সেইবোৰ দিওঁ তাৰপিছত আকৌ তুলনী বিয়া হ'লে কিছুমান কাম হয় মোৰ তাৰপিছত বিশেষকৈ মোৰ ভাওনা হ'লে বেছি কাম হয় মই পইজা বনাব জানো মোজা নিচিনা পইজা বনাই জোতা নিচিনা বনাই দিব পাৰোঁ এই জোতা নিচিনা বনালে পিছফালে লেচ লগাওঁ ভৰিটো জোখ লৈ লওঁ খালী হেৰি লাগে জীনছৰ কাপোৰ লাগে জীনছৰ কাপোৰ তলৰ ফালে হ'ব লাগে তাৰপিছত আকৌ জীনছৰ কাপোৰখিনি একদম ধুনীয়াকৈ তলত ছোলটো কাটি লওঁ তাৰপিছত চুমকি আনি লওঁ চুমকি মিটাৰ দহ টকাকৈ লয় চুমকি কিছুমান আনি লওঁ ওপৰত এই চুমকিখিনি লগাই লওঁ আৰু তাৰপিছত আকৌ ভৰি জোখে জোখে এই ওপৰৰ চাইডটোত এই চুমকিখিনি দি পেলাই চিলাই কৰি এই ধুনীয়াকৈ আকৌ জোতা নিচিনা ওপৰলে পিছফালে পিছফালৰ পৰা ভৰাব পৰাকৈ ভৰিটো আৰু লেচ দুডাল দুডাল লেচ লগাই দিওঁ আৰু আৰু চবেই ভাল পায় ভাওনা আমাৰ ওচৰতে গাঁও আছে শ'লমাৰী বুলি কয় বা বৰপথাৰ বুলি কয় নলনীবাম বুলি কয় আমগুৰি বুলি কয় ভাওনা হোৱাৰ লগে লগে মোৰ গৈ কাম ভিৰ মই এযোৰ পইজাত এশ টকাই লওঁ আৰু চুমকিখিনি আ এই তেওঁলোকে আনি দিয়ে চুমকিখিনি আনিলে মই চিলাই দিওঁ আৰু খালী পেনখিনি জীনছৰ পেন যাক যেনেকৈ প্ৰত্যেককে কওঁ মোৰ হেৰি কিবা বোলে এইটো জীনছৰ কাপোৰ ফটা কাপোৰ আছে যদি লৈ আহিবি আনি দিয়ে চবেই আৰু সেইবোৰ প্ৰত্যেককে আৰু কিছুমানৰ অৱশ্যে হেৰি হয় জোখ মাখত অকণমান ইফাল সিফাল হয় হয় যদি আকৌ এই ভিতৰফালে কাপোৰ থৈ দিওঁ সেইখিনি আকৌ বহাই মেলি চিলাই দিলে আৰু হৈ যায় ধুনীয়া হৈ যায় আৰু মোৰ ফিটিং খুব ভাল পায় এতিয়া মই অৱশ্যে বয়স হ'লোঁ যে পুৰণা দৰ্জী বুলি কয় পুৰণা দৰ্জী কাৰণে মই কামো পাওঁ চাদৰ এই হেৰি পতি লগোৱা তাৰপিছত এইবোৰ ব্লাউজৰ অ' হেৰি চাদৰৰ হেৰিটো জানো গাঁঠিব এইটো আগবোৰ কি দহি বটা দহি এই সূতা অলপমান লাগিব খালি আনি দিব লাগিব আৰু আনি দিলে এই সেইবোৰ কাটি কাটি হেৰি বান্ধি দিবও জানো সিমানেই আৰু